বৰ সুন্দৰ কাহিনী এটা আছে মই কৃষ্ণ গুৰু ধৰ্মৰ বিষয়ে আগতে জানিছিলোঁ অলপ অলপ পিছত মই আকৰ্ষিত হ'লোঁ এটা কাহিনী আছে মই আকৰ্ষিত হোৱা মোৰ এজন খুৰী আছে দেই চানমাৰিত তেওঁ এই কৃষ্ণগুৰু নহয় কিন্তু তেওঁ অলপ ধাৰ্মিক ধৰ্মৰ কথা শুনি তেওঁ ভাল পায় আৰু তেওঁৰ বিল্ডিঙৰ গ্ৰাউণ্ড ফ্লৰতে মোৰ অফিচটো আছিল গতিকে মই তেওঁৰ লগত মাজে মাজে বহি অলপ ধৰ্মৰ বিষয়ে তেওঁৰ লগত মই আলোচনা কৰোঁ ধৰ্মৰ কথা মানে অফিচত দিয়ক অলপ অফ টাইম থাকেতো টিফিন টাইম থাকে সেই টিফিন টাইমৰ সময়ত মই তেওঁ ফাৰ্ষ্ট ফ্লৰত থাকে মই তাতে উঠি গৈ তেওঁৰ লগত মই অলপ ধৰ্ম সম্পৰ্কে আলোচলা হয় হৈ পেলাই আৰু নিজৰ অফিচত কামত আহি মই লাগোঁ তেনেকৈ মোৰ প্ৰায় দৈনন্দিন তেওঁৰ লগত তেনেকৈ মই অহা যোৱা কৰিয়ে থাকোঁ এদিন তেওঁ মোক ক'লে যে শৰণ এটা কাম কৰক মোৰ ভাই পি ডব্লিউ ডি অফিচৰ কোৱাটাৰত থাকে তাৰ তাতে আজি মংগলবাৰে ৰাতি কৃষ্ণগুৰু ভকত কিছুমান আহিব আমি অলপ নাম কীৰ্তন কৰিম তালৈ ওলাবাচোন কালি আহিবা হা অলপ সোনকালে মই বোলো ঠিক আছে তেনেহ'লে মই আৰু অফিচ চুটিৰ পিছত ঘৰত নাহোঁ আপোনাৰ তাতে অলপ বহিম তালৈ যাম বোলে হ'ব দে এইবুলি পিছদিনা মই ঘৰৰ পৰা ঘৰত কৈ গৈছোঁ যে মোৰ আহোঁতে অলপ ৰাতি হ'ব দেই আৰু নাহিবও পাৰোঁ খুৰীৰ তাতে মই ৰাতি থাকিবও পাৰোঁ মোৰ খুৰীৰ সৈতে মই পিছদিনা এই মানুহজনৰ তাতে গলোঁ যাওঁতে তাতে মই দেখোঁ মোৰ এজন সম্পৰ্কীয় খুৰা আৰু ছয় সাতজন মান ভকত তেওঁলোকে ভাগৱত পাঠ কৰি আছে এই ভাগৱতৰ সুৰ সংস্কাৰবিলাক শুনি মোৰতো মনটো গলি গ'ল একেবাৰে আৰু তেওঁলোকে যি প্ৰাৰ্থনা কৰে সেই প্ৰাৰ্থনাবিলাকে মোক বৰকৈ আ আকৃষ্ট কৰিছে মই খুৰাকে ক'লোঁ প্ৰাৰ্থনাৰ শেষত নাম কীৰ্তনৰ শেষত মই খুৰাক ক'লোঁ আৰু খুৰা তোমাৰ এই প্ৰাৰ্থনাবিলাক বা ভাগৱতৰ সুৰবিলাক শুনি মোৰ বৰ ভাল লাগিলে মইও এদিন মোৰ ঘৰত এনেহেন পাঠ এটা কৰিম যাবি নে ৱাহ খুৰাই ক'লে তুমি যদি ইচ্ছা কৰা কিয় নাযাম যাম মোৰ যে শৰণ হোৱা নাই শৰণ হোৱা নোহোৱাটো সেইটো পিছৰ কথা তুমি যিহেতু ইচ্ছা কৰিছা তোৰ ঘৰত আমি একদিন যাম তই এটা দিন ঠিক কৰি মোক খবৰ কৰিবি এইবুলি মই এটা দিন ক'লোঁ দিন কৰি মোৰ অফিচৰ কেইজনমান মানুহক মই কথাটো ক'লোঁ এনেই অলপ ভাগৱত পাঠ কৰিম বুলি ভাবিছোঁ কিন্তু মোৰ অফিচতে আৰু এজন কৃষ্ণগুৰু ভকত আছে তেওঁ সুধিলে ভাগৱতী কোন ভাগৱতী মোৰ এই নাজিৰ বৰ্মন খুৰা সেইদিনা পি ডব্লিউ ডি অফিচত এজন মানুহৰ ঘৰত খুৰাই ভাগৱত পাঠ কৰিছিল শুনি মোৰ বৰ ভাল লাগিল এই হেৰি কৰক নাজিৰ বৰ্মনটো ভাল ভাগৱতী কিন্তু তাতকৈ যদি ভাল ভাগৱতী এজন নিওঁ আপুনি মত দিবনে নাজিৰ খুৰাই আৰু বেয়া পায় নেকি যাক নিম আপোনাৰ খুৰা সন্মতিতো দিবই আৰু খুব ভাল পাব বোলে তেওঁক এইবুলি সেই পিছদিনা তেওঁ যিজন ভাগৱতী দিব তেওঁৰ তাত গলোঁ তেওঁক আনি পেলাই মই ভাগৱত পাঠ কৰিলোঁ তিনিশ মানুহ হৈছিল মোৰ তেতিয়া কিন্তু শৰণ হোৱা নাই সেই তিনিশ মানুহক সোধ পোছ কৰি পেলাই বিদাই দিলোঁ দিয়াৰ পিছত মোৰ এনেহেন লাগিল যে মোৰ চাৰিওফালে জয় জয় ময় ময় মোৰ মনৰ ভাৱটো সেইটো য'তে যাওঁ ত'তে সব কাৰ্য সমাধান হৈ গ'ল এই মনৰ ভাৱটো মোৰ মনত যেতিয়াই আহিল মই লাহে লাহে লাহে গৈ কৃষ্ণগুৰুত শৰণ ললোঁ মোৰ শৰণ হোৱা কাহিনী এইটো